খেল বুলি ক'লে বৰ্তমানৰ যিটো জেন যি জেনেৰেশ্যন তেওঁলোকে সাধাৰণতে ম'বাইল গে'ম বা পিএছ গে'ম বা তেনেকুৱা বস্তুবিলাক ভাবে যিটো আচলতে নহয় খেল বুলিলে যিটো আমি আগতে খেলিছিলো আউটড'ৰ গে'ম য'ত মানে শাৰীৰিক কষ্ট জড়িত হৈ থাকে বা শাৰীৰিক কষ্ট লাগে বা বল খটুৱা হয় সেইবিলাকহে আচলতে খেল বুলি কোৱা হয় যেনেকে আগতে আমি সৰু থাকোতে বা ষ্টীল ডাঙৰ হোৱালৈকে ফিল্ডত গৈ আমি ফুটবল খেলা বা ক্ৰিকেট খেলা এটা উচ্ছাহ এটা আছিল আমাৰ যে স্কুলৰ পৰা আহিলোঁ বাৰটা বাজিল আহিলোঁ আহি পিনি চাৰিটা বজালৈকে ঘৰত গালি খাই পিনে হ'লেও মানে আমি ফিল্ডলৈ যাব লাগে দৌৰি দৌৰি মনে মনে ঘৰৰ পৰা যাব লাগে তেনেকুৱা এটা আছিল যাৰ ফলত মানে আমাৰ বেছি নহ'লেও বা শিক্ষা জগতত নহ'লেও মানে মানসিকভাৱে বহুতখিনি বিকাশ হৈছিল যাৰ ফলত আমি শাৰীৰিক ৰোগ বা আজিকালি যিটো মানে শব্দ বেছিকে ব্যৱহাৰ কৰি থকা হৈছে এনজাইটি ডিপ্ৰেশ্যন সেইবিলাকৰ পৰা আমি বহুতো দূৰত আছিলো আজিকালি এনজাইটি ডিপ্ৰেশ্যন বুলিলে এইটো ইটচ লাইক নৰ্মেল থিং মানে সকলোৱে মানে কৈয়ো ভাল পায় শব্দটো মই ডিপ্ৰেচড হৈছোঁ বা কিবা হৈছোঁ ঘৰৰ ভিতৰত সোমাই ভাল পায় ম'বাইলটো টিপি ভাল পায় গে'ম খেলি ভাল পায় আগতে যেতিয়া আমি বাহিৰত ওলাই গৈছিলো তেতিয়া বেলেগ বেলেগ ঠাইৰ বেলেগ বেলেগ লগ বন্ধু বা বেলেগ বেলেগ চিনাকি হৈছিল যাৰ ফলত মানে তেওঁলোকৰো কালচাৰটো বা বিভিন্ন মানে টেকটিক্স শিকিবলৈ মানে আমি পাইছিলো তৌ মানে আউটড'ৰ গে'মটো যিহেতু এতিয়া মানে প্ৰৱণতাটো খুব কমি গৈছে ফিল্ডত গ'লেও মানে আজিকালি সেই পাবজি খেলা বা ফ্ৰী ফায়াৰ খেলি থকা কেইজনে মানে ফিল্ডত বহি যায় মুকলি হাৱা মুকলি আকাশৰ তলত খেলে মানে আউটড'ৰ বুলিয়েই কয় সিহঁতে যিহেতু মানে আকাশৰ তলত বা ফিল্ডত বহি পিনি খেলিছে কিন্তু আচলতে সেইটো নহয় যাৰ ফলত মানে ৰক্ত সঞ্চালন বা আজিকালি হাৰ্ট হাৰ্টৰ ইচ্যু বা বিপি ইচ্যুটো বহুতখিনি মানে যুৱ প্ৰজন্মৰ মাজতো বাঢ়ি থকা দেখা গৈছে যদি আমি খেলসমূহ মানে আউটড'ৰ গে'মসমূহ যদি এতিয়াও আমি দৈনন্দিন জীৱনত অলপ টাইমৰ কাৰণে হ'লেও যদি ইমপ্লেণ্ট কৰিব পাৰোঁ তেতিয়া হয়তু আমাৰ বহুতখিনি লাভ হ'ব শাৰীৰিকভাৱে মানসিকভাৱে যাৰ ফলত আমি হয়তু দীৰ্ঘদিন সুস্থ হৈ থাকিব পাৰিম কোনো মেডিচিন বা হস্পিতালৰ ওচৰত যাবলগীয়া নহ'ব পাৰে মনটোও ভালে থাকিল শাৰীৰিকভাৱেও সুস্থ হ'লোঁ তৌ আশা কৰিছোঁ সকলোৱে খেল খেলক